মোৰ মনত খুব দুখ লাগিলে মোৰ ঘৰৰ দৰকাৰী এক সামগ্ৰী মই আনিবৰ কাৰণে এখন দোকানলৈ গৈছিলোঁ আৰু সেই সামগ্ৰীবিধৰ কথা মই তেখেতসকলক কোৱাত তেখেতসকলে মোক মানে দিলে সামগ্ৰীবিধ দিলে মই আনিলোঁ মই যিটো বিচাৰিছিলোঁ সেই সামগ্ৰীটো দিয়া হৈছে বুলি কৈছে আৰু মই উচিত মূল্য তাৰ দি পেলাই মই ঘৰলৈ আহিলোঁ সামগ্ৰীবিধ লৈ পেলাই যেতিয়া মই খুলি চালোঁ তেতিয়া মোৰ দৰকাৰ নথকা বেলেগ এবিধ সামগ্ৰীহে তাত আছে মই যিটো বিচাৰিছিলোঁ সেই সামগ্ৰীবিধ তাত নাছিলে মনটোত খুব দুখ লাগিলে মই আকৌ গুচি গ'লোঁ তেখেতসকলৰ ওচৰত দোকানৰ ওচৰলৈ গৈ পেলাই ক'লোগৈ যে আপোনালোকক মই বিচাৰিছিলোঁ যিটো সেইটো বস্তুটো ইয়াত নাই দেখোন মোক দৰকাৰ নোহোৱা বস্তুবিধহে ইয়াত আছিলে গতিকে এই মই তেখেতসকলক ঘূৰাই দিয়াত তেখেতে ক'লে মই ক'লো আপোনালোকৰ নাই যদি নালাগে এইটো বস্তুটো মোৰ দৰকাৰ নাছিলে মানে আপোনাৰ মোক দৰকাৰ আছিলে চাৰি ইঞ্চি এটা বল্টো ষ্টিলৰ কিন্তু সেই চাৰি ইঞ্চিৰ ঠাইত সেই বল্টোটো তিনি ইঞ্চি আহিছিল মই বিচাৰিলোঁ বল্টোটো এই তিনি ইঞ্চি বল্টোটো মোক নেলাগে চাৰি ইঞ্চিটো বিচাৰিছিলোঁ আপোনালোকে চাৰি ইঞ্চি নিদিলে তিনি ইঞ্চি আহিছে গতিকে তিনি ইঞ্চিটো মোক নালাগে চাৰি ইঞ্চিটো দিয়ক কিন্তু তেতিয়া তেখেতসকলে মানি ন'ললে ন'লৈ পেলাই তেখেতসকলে কি কৰিলে এইটো আপোনাক মই চাৰি ইঞ্চিয়ে দিছিলোঁ এইটো তিনি ইঞ্চিটো আপুনি আপোনাক এইটো ঘূৰাই দিলে আমি নল'ম আৰু তেনেকৈ কোৱাত মই তেওঁলোকে যে ঘুৰাই নল'লে মোৰ মনটো খুব দুখ লাগিলে দুখ লাগি পেলাই ঠিক আছে দিয়ক আপোনালোকে যদি মোক পইচা পইচাটোকে ঘূৰাই দিয়ক বোলে পইচা আপোনাক আৰু ঘূৰই নিদিওঁ আৰু তেনেকৈ কোৱাত মই কি কৰিলোঁ মোৰ সেই অদৰকাৰী নলগা বস্তুটো মই তাতেই থৈ পেলাই মই গুচি আহিলোঁ মনটো খুব বেয়া লাগিলে এই আৰু কি ক'ম